হেল্ল' অ' মই ঘৰতে আছো বাউ অঁ ঠিক আছে যাম বাৰু হেৰি মিটিঙত কোন আকৌ আহিব মিটিঙখনত কোন কোন আহিব অঁ নহয় তোমালোকৰ গাঁৱৰ অঁ ঠিক আছে ঠিকে আছে যাম বুলি মইয়ো ভাবি আছো অঁ মইয়ো যাব লগা কাম অঁ একো কামবোৰ ভালকৈ নকৰে আকৌ সকলো পইছা পাতিবোৰ মানে কিছুমান ভাল মানুহে পাই আছে যাৰ অৱস্থা পাতি আছে যাৰ নাই সিয়ে পোৱা নাই সেনেকুৱা খেলিমেলি অকণ হৈ আছে বা মই যোৱা নাই শুনি আছো আৰু সেয়া মিটিঙখন দিছা যদি ভালে হৈছে মইও যাম কিন্তু অকণমান দেৰি হ'ব নাই আধাৰ কাৰ্ডখনো এবাৰ এপ্লাই কৰিলো নাই হোৱা আকৌ কৰি আছো এনেকুৱা মানে সেয়াও আছে সেইটো কাৰণেও মোৰ যাব লগা হৈ আছে আকৌ আধাৰ কাৰ্ডখনৰ কাৰণে এতিয়া অৰুণোদয় কি সেয়া পইছাও অহা নাই একোৱে নাপাওঁ সেই কাৰণে মানে চাম চৰকাৰৰ ফালৰ পৰা একোৱে পোৱা নাই এবাৰ যায় মানে সেইবিলাক কথা পাতিম ভালকৈ তেনেকুৱা লাগে মানে কিছুমান মানুহৰ কথা বতৰাই লাগে যাৰ ঘৰত সকলো আছে তেখেতে পায় চৰকাৰী সুবিধা কিন্তু যাৰ ঘৰত নাথাকে তেখেতলোকেই নাপায় সেইটো নাজানো আৰু বাৰু কিন্তু পঞ্চায়তৰে খেলিমেলি যেন লাগিছে যাম আজি বাৰু মোৰ এইটো কামো আছে অঁ সেনেকেই আছে পইছা পাতি অঁ আমাৰ ইয়াতো চবৰে এনেকুৱা হৈ আছে পইছা পাতি খেলিমেলি হৈ আছে কি হয় আৰু অঁ অঁ অঁ ঠিক আছে আজি যাম বাৰু সেই মই ফোন কৰি দিম দিয়া দেই অঁ ঠিক আছে